হেল্ল' হয় কোনে ক'লে বাৰু আপুনি অঁ কওক কওক আপোনাৰ সমস্য়াটোৰ কথা কওক হয় হয় হয় হয় মই কৈছোঁ মৌজাদাৰেই কৈছোঁ কওক কওক

অঁ বাইদেউ সেইটো পাৰিব পাৰিব এই আপোনাক কোন জেগা বুলি ক'লে আপোনাৰ গাঁও অঁ এইটো আপোনাৰ বাৰী মাটি নে আপোনাৰ খেতি মাটি বাৰী মাটি ন তো মাটিটো আপোনালোকৰ কাৰোবাৰপৰা কিনা মাটি নে নে আপোনালোকৰ অৰিজিন মাটিয়ে আছিলে অঁ কিনা মাটি ন আচ্ছা সেই কিনা কিনিবলৈ আপোনালোকে মাটিখিনি কিনোঁতে আপোনালোকে এই দলিল পত্ৰ কিবা কৰিছিলে নেকি তেতিয়া আছেনে কাগজপত্ৰবিলাক অঁ বাৰু সেইটো প্ৰথম কথা দ্বিতীয়তে আপোনালোকে কাগজপত্ৰ কৰাৰ পাছত আপোনালোকে মাটিৰ খাজানা দিবপৰা হৈছিলে নেকি এতিয়া মাটিটো কাৰ নামত আছিলে এতিয়া কাৰ নামলৈ উঠাব লাগে বুলি ক'লে আপুনি আপোনাৰ শহুৰদেউতা আছেনে নাই অঁ নাই তেতিয়াহ'লে আপুনি এই যে খাজানাটো দিয়া নাছিলে চাগে নে দিছিলে অঁ তেতিয়াহ'লে আপোনাৰ শেহতীয়া খাজনাাৰ ৰচিদটো আৰু এই শহুৰদেউতাৰ মৃত্যুৰ ডেথ চাৰ্টিফিকেট যিখন দিয়ে মেডিকেলৰপৰা অঁ সেই ডেথ চাৰ্টিফিকেটটো আনিব মেডিকেলৰপৰা শেহতীয়া খাজানাৰ ৰচিদটো আনিব তাৰপিছতে আপোনাৰ গাঁওবুঢ়াৰ চাৰ্টিফিকেট আনিব যে এজন স্থায়ী বাসিন্দা হয় তেখেতসকলে জানে গাঁওবুঢ়াই এটা গাঁওবুঢ়াৰ চাৰ্টিফিকেট আনিব আপোনালোকৰ আপোনালোকৰ লাটৰ গাঁওবুঢ়া দেই বেলেগৰপৰা হ'ব নালাগিব আপোনালোকৰ লাটৰ গাঁওবুঢ়াৰপৰা গাঁওবুঢ়া চাৰ্টিফিকেটটো আনি ডেথ চাৰ্টিফিকেটটো আনি আৰু খাজাৰা ৰচিডটো লৈ পেলাই আপুনি আহিব আমি আমাৰ চিষ্টেমত যেনেধৰণে যাব লাগে আমি সেইটো কৰি দিম খা খৰচাবোৰ আপোনালোকে ভৰিব নালাগে আপুনি তেনেকৈ আগবাঢ়ক আপোনাৰ এই নথিপত্ৰখিনিৰ কথা আপুনি মনত ৰাখিলে নহয় আপুনি এই খাজানা দি আছোঁ বুলি কৈছে যে খাজানাৰ শেহতীয়া ৰচিদ এখন খাজানা দি থকা আৰু আপোনালোকে যিখন দলিল কৰিছিলে যাৰপৰা মাটি কিনিছিলে অঁ দলিলখন আৰু যিহেতু আপোনাক শহুৰদেউতাৰ মৃত্যু হ'ল বুলি কৈছে গতিকে শহুৰৰ পুতেকলৈ যেতিয়া এই ট্ৰেঞ্চফাৰ হ'ব নামটো গতিকে সেই ডাথ ডেথ চাৰ্টিফিকেটটো লাগিব ডেথ চাৰ্টিফিকেটটো লাগিব আৰু গাঁওবুঢ়াৰপৰা এখন প্ৰমণপত্ৰ লৈ আহিব লাগিব যে এই মানুহজন আমুক গাঁৱৰ আমুক স্থায়ী বাসিন্দা হয় মই তেখেতক ভালকৈ চিনি পাওঁ গাঁওবুঢ়াই জানেই এইবিলাক কথা গাঁওবুঢ়াৰ ওচৰলৈ যাওঁতে দুকপী পাছপৰ্ট চাইজৰ ফটো লৈ যাব লৈ যাব লাগিব অঁ সেইকেইটা নথিপত্ৰকে লৈ আমাৰ ইয়ালৈ আহিব আমি আমি আমাৰ চিষ্টেমত যেনেধৰণে আছে মই তেনেধৰণে কৰি আপোনাক সহায় কৰি দিম যিমান পাৰে সোনকালে আহিব ঠিক আছে হ'ব দিয়ক হ'ব অঁ